চাইবাৰ জালিয়াতিৰ বিষয়ে ক'বলৈ গ'লে কি হয় আমিতো এতিয়া গম পোৱা গৈছোঁৱেই ধৰক আজিকালি মানুহৰ হাতে হাতে মোবাইল বিভিন্ন ধৰণৰ নিউজবোৰত আহিয়ে থাকে আজি আমুকৰ পইচা আমুক হেৰি হ'ল জালিয়াতি কৰি নিলে আমুকৰ পইচা আমুকে জালিয়াতি কৰি নিলে সেইবোৰ আমি আজিকালি দেখিয়ে থাকোঁ সেইটো কাৰণে আমি সজাগ ধৰক এতিয়া কোনোবাই ফোন কৰিছে আমাক আননোওন নাম্বাৰ আমি প্ৰায় পৰাপক্ষত ফোন ৰিচিভ নকৰোঁৱেই আৰু যদিও কৰে ধৰক কিবা যদি এ টি এমৰ নাম্বাৰ খোজে বা অ' টি পি খোজে বা অ' টি পি যাব বুলি কয় সেইবোৰ আমি কেতিয়াও নিদোঁ কাৰণ আমি আজি আজিকালি বহুত সজাগ হৈছোঁ এতিয়া আৰু কিছু কিছু গাঁও ধৰক অলপ ভিতৰুৱা জেগা কিছুমান আছে ধৰক স্মাৰ্টফোন তেওঁলোকে ব্যৱহাৰ কৰিব কৰি পোৱা নাই কিছুমান জেগাত ধৰক এতিয়া মোবাইল সৰু মোবাইল কিছুমান ব্যৱহাৰ কৰে তেওঁলোকে এইবোৰ ভিডিঅ' চিডিঅ'বোৰ সজাগতামূলক ভিডিঅ'বোৰ নেট দেখা নাপায় সেই তেনেকুৱা জেগাবোৰত ধৰক তেওঁলোকৰ অকণমান দিগদাৰ হয় ধৰক খুজিলে এতিয়া অ' টি পি গৈছে অ' টি পিটো দিয়ক বা এ টি এমৰ নাম্বাৰ দিয়ক তেওঁলোকে ভাবে এই বেংকৰ পৰা ফোন কৰিছে তেওঁলোকে পতককৈ দি দিয়ে তেতিয়া ধৰক তেওঁলোকৰ বেংকৰ একাউণ্টৰ পৰা পইচাটো জালিয়াতি কৰি সৰকাব পাৰে কিন্তু আমি সজাগ আমি তাত কেতিয়াও ভুল নাযাওঁ আমি সেইবোৰৰ বিষয়ে বহুতো এতিয়া ভিডিঅ' চিডিঅ'বোৰ পায়েই থাকোঁ আমি ধৰক এতিয়া আমাৰ পা আমাৰ পা তেওঁলোকে মাৰি পইচা সৰকাবলৈ অকণ দিগদাৰ পাব কাৰণ আমি সেইবোৰ ভিডিঅ'বোৰ চাই থাকোঁ কিছুমানৰ পৰা পাৰে এতিয়া